খুচুৰা পাইকাৰী বজাৰবিৰ ভিতৰ বজ বজাৰবোৰৰ ভিতৰত মোৰ ঘৰৰ ওচৰৰ মিছন চাৰিআলি বজাৰ যোনটো হাট বহে শুক্ৰবৰীয়া হাটটো তাৰপিছত আৰু এটা আছে দেওবৰীয়া হাট বৃহস্পৰীয়া বৃহস্পতিবৰীয়া হাট সেইটো বহে নপামৰ ফালে তাতে এইবোৰ হৈছে মই জনামতে খুচুৰা বা পাইকাৰী বজাৰ তাৰপিছত শেহতীয়া বছৰবোৰত গেলামাল বা পাচলিৰ মূল্য অতি সলনি হৈছে পাচলিৰ মূল্যটো মাজে মাজে বাঢ়ি থাকে মাজে মাজে কমি থাকে যেনেকৈ মাজতে পিঁয়াজৰ দাম বহুত বাঢ়িছিলে তাৰপিছত এতিয়া আকৌ কমিছে কিন্তু কমাৰ তুলনাটো সেই আগৰ দামটো গৈ পোৱা নাইকিয়া সেই আগৰ দামটোতকৈ ওপৰতে আছে তো পাচলিৰ দামবোৰো সলনি হৈ হৈ গৈ আছে যিহেতু আমাৰ ৱেডাৰটো আগতকৈ মানে বহুত সলনি হৈছে তেনেকৈয়ে গৰমটো বাঢ়ি গৈছে পাচলিবোৰ সিমান ভালকৈ নহয় সেইটো কাৰণে পাচলিবোৰ বোৰৰ দামটো বাঢ়ি গৈছে লাহে লাহে আৰু অনলাইন বজাৰটো এটা নতুন প্ৰজন্মৰ বাবে ক'বলৈ গ'লে ভাল বেয়া দুটাই আছে অনলাইন বজাৰ বুলি ক'লে মই ভালো ভাবোঁ বেয়াও বুলিও ভাবোঁ কিছুমান ক্ষেত্ৰত যেনেকৈ অনলাইন বজাৰবোৰৰ কাৰণে আমি খুব কম দামতে মানে আমি আনিব পাৰোঁ বস্তুবিলাক আৰু আমি ঘৰতে পাওঁ আমি ওলাই যাব নালাগে এইবিলাক হৈছে ভাল কথা আৰু খুব দূৰত পোৱা বস্তু এটা যেনেকৈ ওচৰত না নাপালেও আমি অনলাইন কৰি আনিব পাৰোঁ বস্তু এটা বা বা দেশৰ বাহিৰৰ বস্তু এটা আমি অনলাইন যোগেদিয়েই পাব পাৰোঁ বহুত বস্তু বা নতুন নতুন টেকনলজিকেল বস্তুবিলাক মোবাইল ফোন কিবা সেইবিলাক আমি মানে যোনবোৰ আমাৰ বজাৰত লাগিলে আৰু দুই তিনিমাহ পিছত আহি পালেহেঁতেন সেইটো আমি আগতে ঘৰত বহি অনলাইন অৰ্ডাৰ কৰি পাব পাৰোঁ ই আৰু ইয়াৰ বিষয়ে বেয়া হৈছে কি অনলাইন বজাৰবোৰ আহি যোৱাৰ লগে লগে আমাৰ যোনবোৰ মানে লোকেল বজাৰ আছে সেইবিলাকৰ আদৰটো মানে কমি গৈ আছে মানে মানুহে লোকেল বজাৰত নগৈ ঘৰ ঘৰতে যেতিয়া বহি বস্তুটো পাই আছোঁ আমি কিয় ওলাই যাম কিন্তু সেইটো কৰাত কৰাৰ ক্ষেত্ৰত কি হৈছে এই লোকেল দোকানীবিলাক আমাৰ নিজৰ মানুহবিলাক যোন সিহঁতে মানে লছ হৈ আছে সিহঁতৰ ব্যৱসায়টোত তো সেইটো এটা বেয়া হৈ আছে আৰু আৰু এটা বেয়া হেৰি আছে যে অনলাইন বজাৰৰ পৰা আমি বস্তু কিনিলে বস্তুটো চাব নোৱাৰোঁ মোবাইলত দেখায় বেলেগ এটা আহে বেলেগ এটা তো তেনেকৈয়ে মানে যে যোনটো এটা আমি বস্তু এটা ছাপ'জ মই ফ্ৰক এটা অৰ্ডাৰ দিছোঁ চোলা এটা অৰ্ডাৰ দিছোঁ সেই চোলাটো মই দেখিছোঁ কিবা কিন্তু আহিল মানে কিবা পূৰা একেই যোনটো সেই তাত লিখা আছিলে যোনটো মানে মেটেৰিয়েলৰ দাম লিখা আছিলে বা কালাৰ আছিলে সেইবিলাক মানে ছেইম নাহিবও পাৰে তো সেইটো এটা বেয়া গুণ আছে অনলাইন বজাৰৰ কি আপুনি যোনটো দেখে মোবাইলত সেইটো আপোনাৰ ঘৰলৈকে নাহিব পাৰে